আমাৰ শিৱসাগৰ খন ঠাই চাবলগীয়া বহুত ঠাই আছে যেনে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ ইত্যাদি নানা ইয়াত বহুত অহা যোৱাও সুবিধা বহুত আচল থ থকা ৰুম ৰুম ৰেষ্ট থকা বোৰাও থকা থকাও সুবিধা আছে খুব ৰুম ৰুম আছে ৰুমো পোৱা যায়

আমি প্ৰায় শিৱসাগৰলৈ গৈ থাকোঁ কাৰণ বহুত ভাল লাগে ইয়াত বহুতো নানা ধৰণৰ পৰ্ বহুত দূৰ দূৰণিৰ পৰা পৰ্য পৰ্যটকসকল আহে থাকিব ফুৰিবলৈ আ আমি আমাৰ ইয়াত টে ট্ৰেইনৰ সুবিধা আছে শিৱসাগৰৰ

শিৱসাগৰ